কোনে কৈছে হেল্ল' কোনে কৈছে হেল্ল' অঁ আপুনি কোনে কৈছে হয় কওকচোন

হয় কওক অঁ এইখিনিতো আহিছে অঁ আপুনি পোৱা নাই নেকি অঁ আপুনি পাব আপুনি আমাৰ চিকিৎসালয়লৈ আহিলেই পাব দৰৱ পাতি বহুত দিয়া হৈছে লগতে দানা চানাও দিয়া হৈছে বাৰু অলপ বিতৰণ কৰা হৈছে সেইখিনিও পাব বাকী গৰু ছাগলীৰ কাৰণে হয় গৰু ছাগলীৰ কাৰণে যে যিটো ইঞ্চুৰেঞ্চ কৰে আপোনালোকে কৰিলেনে বাৰু শুই থকাৰ কাৰণে অঁ আপুনি কেতিয়া কৰিছিলে ইঞ্চুৰেঞ্চ অঁ গৰু ছাগলী মৰিছে নেকি এতিয়া অঁ অঁ হয় অঁ তেতিয়া আপোনালোকে পইচাটো পাব আৰু অঁ হয় আপোনালোকৰ গোট চোট আছেনে নাই বাৰু অঁ অঁ গোটত এইবোৰ প্ৰশিক্ষণ দিয়া হৈছে আপোনাৰ লৈছিলেনে অঁ অঁ তাকে আপুনি যদি প্ৰশিক্ষণ লৈছে আপুনি তাকে এইখিনি কথা গম পায়েই ন

আপুনি দৰৱ দৰৱ খুৱাইনে দৰৱ খুৱাইনে বাৰু ডক্তৰৰ দৰৱ খুৱাইছে হয় অঁ হয় দিয়ে অঁ

হয় এইটো চব গৰুৰে হয় অঁ হয় আপুনি মোক কণ্টেক্ট কৰিব পাৰিব আপুনি তেনেকুৱা যদি কিবা সমস্যা হৈছে তেতিয়া কাম এটা কৰিব আমাৰ চিকিৎসালয়লৈ আহিব ইয়াৰপৰা লৈ যাবহি নাইবা মোক হ'লেও ক'ব তেতিয়া মই বুজাই দিব পাৰিম আপুনি কিনি লৈয়ো ল'ব পাৰিব আৰু গৰু ছাগলীকেইটা ভালদৰে প্ৰতিপাল কৰি ৰাখিব যাতে মহে দাহে নেখায় আৰু অকল ডক্তৰ হয় অকল ডক্তৰৰ পৰামৰ্শটোৱে নল'ব জাক চাক যে দিয়ে অঁ অঁ সেইবোৰ কৰিব লাগিব হয় আৰু কি কি কৰে হয় হয়

হয় এনেকৈয়ে ৰাখিব লাগিব অঁ বাকী আপোনালোকে গোটৰপৰা কি কি সুবিধা পাইছে বাৰু গৰু ছাগলী তেওঁ প্ৰশিক্ষণ যে দিছিলে গৰু ছাগলী পোহাৰ ওপৰত হয়

হয় অঁ আপোনালোকৰ ঘৰত কিমান আছে গৰু ছাগলী

অঁ অঁ অঁ

হয় খুৱাই আছেনে বাৰু খুৱাই আছেনে বাৰু দৰৱখিনি হয় হয় অঁ আপোনাক হয় কওক

অঁ অঁ হয় অঁ মেডিচিন খুৱাব লাগিব আপুনি হয় হয় অঁ মেডিচিনটো খুৱাব লাগিব আপুনি অঁ মেডিচিন যদি খুৱায় তেতিয়া গাখীৰটো মানে হেৰি হ'ব সৰহকৈ ওলাব আৰু অঁ অঁ

হয় আপোনালোকৰ ঘৰত গৰু কিমান আছে বুলি ক'লে অঁ চাৰিজনী আছে অঁ আপুনি বৰ্ণ শংকৰ জাতৰ গৰুৰ কথা শুনিছেনে বাৰু অঁ তেনেকৈয়ো আপুনি পুহিব পাৰে আৰু সেইটোতটো আপোনালোকৰ লাভেই হ'ব হয় অঁ আমাৰ স্থানীয় হয় অঁ অঁ কি কি কৰিছে মানে কেনেকুৱা গাখীৰ চাখীৰ ভালকৈ ওলাই আছেনে গম পাইছোঁ অঁ গাখীৰ চাখীৰ ঠিকে ওলাই আছে হয় অঁ আৰু আপোনাৰ কিবা জানিবলগীয়া আছিলে নেকি

অঁ অঁ হয় অঁ হয় আপুনি আহিব বাৰু সেইটো বেমাৰটো সেইটো চবৰে হয় আচলতে এটা সময়ত আহেই সেইটো বেমাৰ মেডিচিন খোৱালে ভাল হৈ যায় আৰু হ'লেও আপোনালোকে কেনেকৈনো সজাগ হয় বেছি হয় অঁ আৰু তাতেতো আপোনালোকৰ তাত বানপানী হয় অঁ বানপানী হ'লেতো চাগে আৰু কিমান গৰু ম'হটোতো মৰেই লগতে কিমান বেমাৰ আজাৰ হয় আপোনালোকে অকণমান ভালদৰে চেফটি হৈ থাকিব হয় হয় অঁ আপোনালোকে তাৰ কাৰণে আগতীয়াকৈ প্ৰস্তুত কৰি ৰাখিব মানে গৰুৰ এনেকৈ গৰু ছাগলীবোৰৰ মেডিচিন পায় নহয় অঁ আপোনালোকে আগতীয়াকৈ সেইবোৰ প্ৰস্তুত কৰি ৰাখিব কাৰণ বানপানীৰ সময়তো আপোনালোকৰ চাগে দোকান বজাৰ চব বন্ধই হৈ যায় আৰু দোকান বজাৰ বন্ধ হৈ যোৱাৰ ফলত কি হ'ব আৰু সময়ত যদি দৰৱ এটা নাপায় বা আমি অঁ ভাল কৰে ভাল কৰে কাৰণ আমি আমিও পুটুককৈ যাব নোৱাৰিম কাৰণ বান বানপানী হৈ থাকিলেতো আমাৰো দিগদাৰ হয় আমিও হ'লেও আমাৰ লগত অঁ যোগাযোগ কৰি ৰাখিব থাকিব অঁ অঁ ঠিক আছে তেতিয়াহ'লে হ'ব হ'ব দিয়ক